উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মানুহৰ বহুত পাৰ্থক্য দেখা যায় মানে ভাষা পাৰ্থক্য বুলি ক'বলৈ গ'লে উত্তৰ ভাৰতত কয় হিন্দী ভাষা তাৰ পিছত কয় ইংলিছ ভাষা আৰু দক্ষিণ ভাৰতৰ মানুহখিনিয়ে কয় তেলেগু মালায়লম তামিল তেনেকুৱা ভাষাবোৰ কয় আৰু খাদ্যৰ তো দেখা যায় যে উত্তৰ ভাৰতৰ মানুহখিনি ভাত ৰুটি তেনেকুৱা ধৰণৰ খাদ্য খায় কিন্তু দক্ষিণ ভাৰতৰ মানুহখিনিয়ে আকৌ খায় বিৰিয়ানী পোলাও তেওঁলোকে বাচন বৰ্তন বুলি ক'বলৈ গ'লে কলপাতত নিচিনা ব্যৱহাৰ কৰে আৰু উত্তৰ ভাৰতৰ মানুহখিনিয়ে ডিচ এনেকুৱা ধৰণৰ বাচনত খাদ্য খায় আৰু তেওঁলোকক কাপোৰতো ক'বলৈ গ'লে দক্ষিণ ভাৰতৰ মানুহে কাপোৰ মতা মানুহখিনিয়ে লুঙী পিন্ধা দেখা যায় আৰু কূৰ্তা পিন্ধে আৰু দক্ষিণ ভাৰতৰ মাইকী মানুহখিনিয়ে শাৰীয়ে পিন্ধা দেখা যায় সৰ্বসাধাৰণতে কিন্তু উত্তৰ ভাৰতৰ মানুহখিনিয়ে লং পেণ্ট ছাৰ্ট পিন্ধে আৰু মাইকী মানুহখিনিয়ে চাদৰ মেখেলা শাৰী এনেকুৱা ধৰণৰ পিন্ধে আৰু বতৰ প্ৰায় দুয়োটা জেগাতে বতৰ একেই দেখা যায়